হাঁহ কুকুৰাবোৰ বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে আমি ভালদৰে হাঁহ বা কুকুৰা গঁৰালটো ভালদৰে চাফ চিকুণকৈ থ'ব লাগিব বিশেষকৈ হাঁহ বা কুকুৰা গঁৰাল চাংঘৰ হ'লে বেছি ভাল চাংঘৰ হ'লে মানে তাৰমানে মাটি গেছটো দিব নালাগে বুলি কয় মানুহে মাটি গেছটো পালে বোলে বেছি হাঁহ কুকুৰা বেমাৰ হয় হ'লেও এতিয়া আমি হাঁহ গঁৰাল চাংঘৰ বা হাঁহ ফাল হ'লে হাঁহ ফালো কৰিব পাৰি বাঁহৰ বাঁহ হ'লে আমি হাঁহ ফালকে হাফকে মাটিৰে মচি দিব লাগে আৰু চাফ চিকুণটো হাঁহ কোৱা কুকুৰা গঁৰালটোক ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগে চাফ চিকুণ কৰি দিনটো তিনিবাৰ চাৰিবাৰ বা দুবাৰ হওক দুবাৰ তিনিবাৰটো কৰি কৰোঁৱেই ভালকৈ চাফ চিকুণ কৰিব লাগে চাফ চিকুণ কৰিলে হাঁহ কুকুৰা বেমাৰ নহয় আৰু লগতে মানুহো বেমাৰ আজাৰ নহয় এইবোৰ গোন্ধ পালে মানুহৰো বেমাৰ আজাৰ কিছুমান হয় নহয় আকৌ তাৰপিছত হাঁহ কুকুৰাবোৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ দুমাহৰ মূৰে মূৰে তিনি মাহৰ মূৰে মূৰে বেজী দিয়ে বেজী দিওঁ ফাৰ্মাচী পৰা আনি ফাৰ্মাচীত কৈ পিনে আমি বেজী দিওঁ বেজী দি পিনে আৰু খোৱা বোৱাবোৰ ভালদৰে বাচন ধুই মেলি দিওঁ আৰু লগতে গৰম পানী দিওঁ আৰু বেমাৰ বেলেগ মেডিচেনৰ লগতে ফাৰ্মাচী পা বেলেগ কিবা কিবি এইবোৰ গুড়ি দৰৱ এনেকৈ পানী লগত মিহলাই দিওঁ দানাৰ লগত দিয়া দাপ আছে সেইবোৰ আনি দিওঁ আৰু গাঁৱলীয়া ধৰক মানুহবোৰে কয় বোলে কুকুৰা মুক্ত হ'লে বোলে হালধি ৰস দিব লাগে বোলে হালধি এনেকৈ পানী গৰম পানীত মিহলি কৰি দিওঁ তাৰপৰা আপোনাৰ আকৌ হেৰি কি কয় বাচন পাত্ৰ বোলে ভালকৈ ধুব লাগে বাচন পাত্ৰ বা এনেও ভালকৈ ধুই মেলি দিওঁ গৰম পানী কৰি দিওঁ আকৌ কুকুৰা হাঁহবোৰ বেমাৰৰ পৰা হাত সাৰিবলৈ এইবোৰ কৰি দিওঁ আৰু বিশেষকৈ কুকুৰা হাঁহ কুকুৰা হাঁহবোৰ ভা আপাডাল কৰিব লাগে আপডাল কৰিলে চফাকৈ থলেহে গঁৰাল চৰাল ভালকৈ চফাকৈ থ'লেহে বেমাৰ কম হয় বেমাৰটো এতিয়া ধেৰ হয় যে আপোনাৰ চাহী মাটিত থলে যেনেকৈ চাহী হয় হোমি হোমিয়ে খোৱা দৰৱো আছে হোমিয়ে খালে আমি ফাৰ্মাচী পৰা এনেকৈ হোমিয়ে খোৱা দৰৱ আনি দিওঁ তাৰপা চকুত আজিনা হ'লে এনেকৈ চকুত আজিনা হোৱা দৰৱ আমি ফাৰ্মাচীত গৈ আনি দিওঁ তাৰপা গাঁৱলীয়া বহুত ট্ৰিটমেণ্ট আছে এইবোৰ কিবাকিবি মানুহে যোনে তোনে যি টি কয় সেইবোৰ মানুহক সুধি পিনে আনি পিনে ফাৰ্মাচীত গৈ হ'লেও দিওঁ বা গাঁৱলীয়া ট্ৰিটমেণ্ট আমি এনেকৈ চজিনা চাল চজিনা চাল খুন্দি পিনে পিচি এনেকৈ উতলাই বাচনত ভালকৈ ধুই খাবলৈ দিওঁ তাৰপা সৰু পোৱালিবোৰ এনেকৈ ঠাণ্ডাত ঠাণ্ডাত তাৰমানে ঠাণ্ডা হ'লে সৰু পোৱালিবোৰ কষ্ট পায় নাই তেতিয়া আমি কাৰ্টনৰ এনেকৈ ধুনীয়াকৈ কোমল কাপোৰ দি পিনে এনেকৈ ৰাখোঁ আৰু লগতে ঠাণ্ডা পাব বুলি লাইট ব্যৱহাৰ কৰি দিওঁ লাইট লগাই দিওঁ তেতিয়া লাইট পোহৰ পালে বোলে অকণমান ঠাণ্ডাটো কম পায় বুলি কয় তাৰপা লগতে আকৌ আপোনাৰ গৰম পানীটো থাকিবই গৰম পানী এনিটাইম তাৰমানে ঠাণ্ডাত বেছি গৰম পানীটো ব্যৱহাৰ কৰোঁ ঠাণ্ডাত বেছি গৰম পানীটো দিলে মানে তেতিয়া আকৌ সৰু সৰু কুকুৰা পোৱালি বা হাঁহ পোৱালীয়ে তেতিয়া কষ্টটো বা বেমাৰ আজাৰটো কম হয় আৰু মেডিচিনটো এনেও বেমাৰ আজাৰ হ'লেও নহ'লেও মেডিচিনটোতো দুমাহ তিনি মাহৰ মূৰে মূৰে দিয়া হয় বা সেইটো সেইটো আমাৰ গাঁৱলীয়া মানুহে বা কুকুৰা হাঁহ পোহা মানুহেতো এবোৰ দিয়ে থাকে